মই যিহেতু বৰপেটা জিলাৰ নিবাসী হয় মোৰ এই বৰপেটা জিলাত বিভিন্ন লগৰ বিভিন্ন ধৰণৰ শিল্পী ইয়াত লগ পাইছোঁ সেই শিল্পীসকলৰ ভিতৰত ৰামেশ্বৰ পাঠক আৰু তেখেতৰ জীয়ৰী ধনদা পাঠক তেওঁলোক আমাৰ লোকসংগীতৰ শিল্পী হয় তেওঁলোক মোৰ শিল্পী হিচাপে এ প্ৰিয় গায়কৰ ভিতৰত তেওঁলোকৰ নাম উল্লেখ কৰিব লাগিব ইয়াৰ উপৰিও মই এই মোৰ গাঁও অঞ্চলৰ নিজা সমীপৰ অঞ্চলত এ এগৰাকী এই ভাৰতীয় দৃশ্য শ্ৰাব্য কম্পিটিশ্যনত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী হিচাপে মই ৰূপম ভূঞা ছাৰৰ অঁ ৰূপম দাদাৰ নামটো ল'ব বিচাৰিম তেখেত এগৰাকী প্ৰতিযোগী শিল্পী আৰু তেখেতক মই বিভিন্ন ধৰণৰ সংগীত ক্ষেত্ৰখনত লগ পাইছোঁ আৰু তেখেতে মোক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াই আহিছে তেখেত মোৰ এগৰাকী প্ৰিয় গায়ক আৰু তেখেতে নৰ্থ ইষ্ট ব্ৰিজ নামৰ এটা ৰিয়েলিটী শ্ব' বেণ্ড এটা খুলিছে আৰু সেই বেণ্ডটোৰ পৰাই তেওঁ কম্পিটিশ্যন কৰিছিল তাত তেওঁ বলিউডৰ এগৰাকী বিশিষ্ট শিল্পী ৰিটেশ দেশমুখৰ সৈতে ৰিটেশ দেশমুখে তেওঁক বিভিন্ন ধৰণৰ প্ৰশংসাৰে সেই ৰিয়েলিটী শ্ব'টোত তেখেতক প্ৰশংসা কৰিছিল ইয়াৰ উপৰিও অসমৰ গায়কসকলৰ ভিতৰত যিবিলাক আমাৰ মাজত নাই তেওঁলোকৰ ভিতৰত প্ৰিয় গায়ক আছিল মোৰ জয়ন্ত হাজৰীকা তেখেতে পশ্চিমীয়া সংস্কৃতিৰ পৰা বিভিন্ন ধৰণৰ সাংগীতিক তত্ত্ব আৰু বিভিন্ন ধৰণৰ স্কেলৰ মাজত অসমীয়া ভাষা সংস্কৃতিক সামঞ্জস্যতা ৰাখি সংগীত কলাটোক আগবঢ়াই লৈ গৈছিল আৰু তেখেত মোৰ সদায় প্ৰিয় গায়ক এগৰাকী প্ৰিয় সুৰকাৰ তেখেতক যদিও আমি লগ পোৱাৰ সৌভাগ্য নহ'ল তথাপিও তেখেতৰ বিভিন্ন ধৰণৰ গান শুনি আমি দিনটো অতিবাহিত কৰোঁ ইয়াৰ উপৰিও প্ৰিয় সুৰকাৰৰ ভিতৰত মোৰ এই নাম এগৰাকী শিল্পীৰ নাম ল'ব লাগিব তেখেত হৈছে দ্বিপেন বৰুৱা তেখেত এসময়ত এটা সময়ত বিভিন্ন ধৰণৰ সংগীত ৰচনা কৰিছিল যদিও জনসাধাৰণৰ সমাদৃত হোৱা নাছিল আৰু তেখেতৰ সেই শিল্পকলাৰ যাত্ৰাটোত প্ৰচেষ্টাটোক ধন্যবাদ দিব লাগিব তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত তেওঁৰ সংগীত এদিন অসমৰ ৰাইজে বা আমাৰ অসমীয়া ৰাইজে আঁকোৱালি লৈছে আৰু তেখেতৰ সংগীতক গুৰুত্ব প্ৰদান কৰিছে যিটো প্ৰথম অৱস্থাত তেওঁ বিভিন্ন সংস্থাৰ বিভিন্ন চেটেলাইটে বা বিভিন্ন অঁ ৰেডিঅ' চেণ্টাৰৰ পৰা অৱহেলীত হৈছিল পৰৱৰ্তী সময়ত তেখেত তেখেত তেখেতৰ গানে বিভিন্ন চলচ্ছিত্ৰ জগতত সমাদৃত হ'বলৈ সক্ষম হৈছে তেখেত সেইকাৰণে মোৰ এগৰাকী প্ৰিয় শিল্পী ইয়াৰ পিছত মই নাম ল'ব লাগিব অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত অংগৰাগ মহন্ত তেখেত আছিল কেশৱ মহন্তৰ তেখেত অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী তেখেতৰ বিভিন্ন থলুৱা সংস্কৃতি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বাহিৰতো তেখেতৰ সংগীত যথেষ্ট সমাদৃত হৈছে তেখেত লোকসংগীতক কেন্দ্ৰ কৰি ৱেষ্টাৰ্ণ সংগীতত সংযোজনা কৰি এই অসমৰ সংস্কৃতি বাহিৰত প্ৰদৰ্শিত কৰি এই অসমীয়া সংস্কৃতিলৈ এক আশানুৰূপ ফল কঢ়িয়াই আনিছে আৰু ভাৰতীয় প্ৰেক্ষাপটত আন এগৰাকী শিল্পীৰ নাম ল'ব লাগিব তেখেত হৈছে জুবিন গাৰ্গ তেখেতো ভাৰতীয় আৰু বিভিন্ন চলচ্ছিত্ৰ তথ্যত কণ্ঠ নিগৰিত কৰি এ শ্ৰোতা দৰ্শকৰ সমাদৃত লাভ সমাদৃত হ'বলৈ শ্ৰোতা দৰ্শকৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছে ইয়াৰ উপৰিও অঁ ইয়াৰ ইয়াৰ উপৰিও আৰু যথেষ্ট বহুত শিল্পী আছে যিবিলাক এতিয়াও সমাজত স্বীকৃতি পাবলৈ অঁ চেষ্টা কৰি আছে তেওঁলোকৰ ভৱিষ্যতবিলাক ভৱিষ্যতে ভাল শিল্পী হোৱাৰ আশা ৰাখি তেখেতসকলে আগবাঢ়ি যোৱাটোৱেই মই কামনা কৰিছোঁ